খেলা ধূলা মাধ্যমেদি মানুহে এটা মানসিক চাপৰ পৰা আঁতৰি ৰাখিব পাৰে নিজৰ ইন্দ্ৰিয় সঞ্চালন কৰিব পাৰে নিজৰ এক মানসিক মানসিক বা শাৰীৰিক সু স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে খেলা ধূলাৰ যোগেদি আমাৰ ইন্দ্ৰিয়বিলাক ইন্দ্ৰিয়বিলাকৰ সঞ্চালন হয় আৰু যাৰ যোগেদি আমাৰ যি ৰক্ত সঞ্চালন যিবিলাক নলী আছে ৰক্ত সঞ্চালনটো আমাৰ ভাল হয় যাৰ ফলত আমাৰ যিবিলাক মানসিক আমাৰ চাপ সেইবিলাকৰ পৰা আঁতৰি থাকিব পাৰি আৰু আমাৰ শাৰীৰিকভাৱে আমাৰ যি বিভিন্ন অংগ প্ৰতংগ আছে সেইসমূহ আমাৰ ভাল কৰি ৰাখিব পাৰি এই ক্ষেত্ৰত খেলসমূহে মানুহৰ যি মানুহৰ সামগ্ৰিক গুণগতমানৰ ক্ষেত্ৰত এক ধনাত্মক প্ৰভাৱ বা এটা ভাল ফলাফল প্ৰদৰ্শন কৰাত স অতি সহায় কৰে